আমাৰ এই ওচৰতে তিনিখন ভাল বজাৰ আছে এখন হ'ল চৰাইদেউ দেওবৰীয়া বজাৰ দ্বিতীয়খন হ'ল দেওবৰীয়া মঠাপুৰ বজাৰ তৃতীয়খন হ'ল ৰাজমাই দেওবৰীয়া বজাৰ এই বজাৰবিলাকত সকলো ধৰণৰে বস্তু পোৱা যায় আৰু এই বজাৰকেইখনত সকলো বস্তুৱে দামবিলাক কম হয় কাৰণ তাত যিসকল ব্য বেপাৰ বাণিজ্য আহে সেইবিলাক সকলো বস্তুৱেই ঘৰুৱা ঘৰুৱাভাৱে প্ৰস্তুত কৰা হয় আৰু গাঁৱৰে সহসংখ্যক মানুহে নিজেই উৎপাদন কৰা কৃষিজাত সামগ্ৰী যেনে সৰিয়হ তিল মৰাপাট মাটিমাহ ধান চাউল শাক পাচলি ফল মূল আদি লগতে আৰু গৰু ম'হ ছাগলী হাঁহ পাৰ আদি বজাৰত বিক্ৰী কৰে স্থানীয়ভাৱে নানা ধৰণৰ তৈয়াৰী কাপোৰ কাঠ আৰু বাঁহ বেতৰ সামগ্ৰীও তাত পোৱা যায় বিভিন্ন ধৰণৰ খোৱা বস্তু তাত পোৱা যায় বিক্ৰী কৰা নিজৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বস্তু তাত পোৱা যায় বজাৰত একেজাতীয় সামগ্ৰী কেইবাখনো দোকান থাকে তুলনামূলকভাৱে বস্তুৰ দাম কিছু সস্তা হয় গ্ৰাহকে বিভিন্ন দোকান চাই চিতি বস্তু মান অনুযায়ী দাম দৰ কৰি কিনিব পাৰে য'ত দাম কম হয় তাৰ পৰাই গ্ৰাহকে বস্তু কিনিব খোজে কোনো বিক্ৰেটাই বস্তুৰ দাম বেছিকৈ নিৰ্ধাৰণ কৰিলে সেই বস একে বস্তু কম দাম বিক্ৰী কৰা দোকানৰ পৰাই ক্ৰয় কৰিব পাৰিম অৱশ্যে একেই বস্তুৰ দাম বিভিন্ন সময়ত বেলেগ বেলেগো হ'ব পাৰে আমাৰ সপ্তাহৰ বজাৰ আছে এই সপ্তাহৰ বজাৰত মানুহ বহুতো আহে বহুতো ধৰণৰ সাধাৰণতে সাপ্তাহিক বজাৰত বেছিকৈ হয় সামগ্ৰীসমূহ বিক্ৰেতাই নিজৰ ঘৰতেই মজুত কৰি ৰাখে স্থায়ী দোকান বা দৈনিক বজাৰৰ ক্ষেত্ৰত ঘৰ ভাড়া বিজুলী শক্তি কৰ্মচাৰী ইত্যাদি ববাদ কিছু ব্যয় কৰিব লাগে কাৰণে দৈনিক বজাৰৰ সামগ্ৰী দাম তুলনামূলকভাৱে সাপ্তাহিক বজাৰতকৈ কিছু বেছি হয় সাপ্তাহিক বজাৰৰ আন এটা সুবিধা হৈছে একে ঠাইৰ পৰা আমি প্ৰয়োজনীয় সামগ্ৰীসমূহ উ একেলগে কিনিব পাৰোঁ কাৰণ আমি বহুত তাত ভাল বস্তু পাওঁ আৰু বজাৰত সকলো ধৰণৰ বেপাৰীয়ে নিজৰ ঘৰতে প্ৰস্তুত কৰা ঘৰতে শস্য ভালকৈ খেতি কৰি তেওঁলোকে তাত বিক্ৰী কৰিবলৈ আহে বি বাণিজ্যকসকলে তেওঁলোকে ঘৰতে খেতি কৰি শস্যবিলাকত তেওঁলোকে কোনো ধৰণৰ বাহিৰা কেমিকেল এল মিক্স নকৰে আৰু তাত তাত তেওঁলোকে ঘৰুৱাভাৱে সাৰ প্ৰস্তুত কৰি সাৰ প্ৰস্তুত কৰি তাতে তেওঁলোকে খেতিত দিয়ে আৰু আৰু তেওঁলোকে সেই খেতিত সে সেইবিলাক সাৰেই প্ৰস্তুত কৰে কাৰণে তাত শস্যবিলাক বহুত ভাল হয় আৰু যিবোৰ সপ্তাহ এটা দিনৰ প্ৰাপ্ত কৰোৱা হয় সামগ্ৰী বেছিভাগ সস্তা হয় বিক্ৰেতাসকলে তাত তাত ঘৰতো বস্তু বহুতো ভালকৈ দিয়া হয় সকলো ওচৰৰ পাঁজৰীয়া মানুহে হওক বা বাহিৰা মানুহে হওক সেই শাক পাচলি নিবলৈ তেওঁলোকে তালৈ যায় আৰু সকলো ধৰণৰ তাত বস্তু পাবলৈ পায় সকলো ধৰণৰে তাত আগ বস্তু পোৱা যায় আই কাৰণ এতিয়া বিহু বতৰত তেওঁলোকে সকলো ধৰণৰ দৈ চিৰা গাখীৰ ঘৰতে গাখীৰ দৈ বনাই তেওঁলোকে প্ৰস্তুত কৰি বজাৰত বিক্ৰীতা কৰে আৰু ৰু হাঁহ কুকুৰা গাহৰি তেওঁলোকে ঘৰতে এইবিলাক পালন কৰে পালন কৰি ঘৰৰে সকলো দানা প্ৰস্তুত কৰি তেওঁলোকক খুৱাই খুৱাই লৈ তেওঁলোকে বজাৰত বিক্ৰী কৰিবলৈ পঠিয়ায় আৰু সেই বস্তুবিলাক তেওঁলোকে তেওঁলোকে ঘৰতে প্ৰস্তুত কৰি তেওঁলোকে বজাৰলৈ গৈ দি পঠিয়ায় সেইবিলাক বস্তু মানুহে ল'বলৈ আহে বহুত দূৰ দূৰণি পা সেইবিলাক বিক্ৰী কৰে বহুত দূৰলৈ দূৰলৈ তেওঁলোকে বজাৰলৈ যায় বজাৰলৈ গৈ সেইবিলাক বস্তু বিক্ৰী কৰে আৰু তেওঁলোকে এই ঘৰতে প্ৰস্তুত কৰা সামগ্ৰী ই ল'বলৈ সকলো মানুহ তালৈ যায় সেয়েহে বজাৰত আমি ই যিকোনো বস্তু ল'বলৈ হ'লে তাত চাওঁ যেন ভাল দাম দৰ কৰি তাত ঘৰুৱাভাৱে দাম দৰ কৰি সস্তাত বস্তু লোৱা হয় কাৰণ তাত সেই বজাৰসকলত সস্তাত ঘৰুৱা বস্তুবিলাক সস্তাত দিয়া হয় আৰু আম তাত তেওঁলোকে তেওঁলোকে সাৰ ঘৰুৱাভাৱে তেওঁলোকে সাৰ প্ৰস্তুত কৰে কাৰণে সেইবিলাক বস্তু লৈ গ'লে বহুতো মানুহ তালৈ আহে যাত য'ত হাঁহ হওক কুকুৰা হওক ঘৰত তেওঁলোকে সেইবিলাক পোহে পুহি পুখুৰীটো মাছ তেওঁলোকে জীয়াই পুখুৰী লোকেল মাছ তেওঁলোকে তাত বিক্ৰী কৰিবলৈ যায় আৰু তাত বহুতো মানুহ সেইকাৰণে আহে আৰু তাত একেবাৰে বস্তুবিলাকৰ দাম সস্তা হৈ পৰে আৰু সেই সাপ্তাহিক বজাৰত অত বহুতো মানুহ ভিৰ লাগে কাৰণ তাত বহুতো ভাল বস্তু পোৱা যায় আৰু সেইবিলাক বস্তু প্ৰস্তুত ঘৰতে তেওঁলোকে কৰে ঘৰতে ঘৰতে তেওঁলোকে শাক পাচলিয়ে হওক তেওঁলোকৰ কুকুৰা হাঁহেই হওক সকলো বস্তু ঘৰতে তে তেওঁলোকে প্ৰস্তুত কৰি বজাৰলৈ নিয়ে আৰু সেই বজাৰত সকল বহুতো কম দামত তেওঁলোকে বিক্ৰী কৰে আৰু সেই বিক্ৰীত মানুহে মানুহে আহে আৰু বস্তু কিনে আৰু সেই বস্তু কিনিবলৈ বহুতো মানুহ দূৰ দূৰণি পা আহে